আপোনাৰ স্কুলীয়া জীৱন আৰু কলেজীয়া জীৱনৰ মানে কিছুমান স্মৃতিৰ বিষয়ে কওকচোন হয় মোৰ কলেজীয়া জীৱন আৰু স্কুলীয়া জীৱন দুইটাই অৱশ্যে বেলেগ বস্তু আৰু আছে স্মৃতি বহুতেই আছে ক'বলৈ পালেতো ভালেই লাগে বাৰু কিন্তু বহুত জমনি জমনিও আছে কিছুমান কলেজততো বহুত জমনিয়ে আছিলে স্কুলত বাৰু অকণমান কম জমনি স্কুলৰ লাইফটো আৰু স্কুলৰ লাইফটো ক'বলৈ গ'লে আমাৰ খুবেই ভাল আছিলে খুবেই সুন্দৰ আছিলে কাৰণ কেলে আমি ৰাতিপুৱা মায়ে গৰম ভাতকেইটা খুৱাই স্কুললৈ পঠিয়াই স্কুলত যাওঁ এটা নতুন পৰিৱেশ এটা পাওঁ লগৰ ছোৱালী লগৰ ল'ৰা সকলোবিলাক পাওঁ চব চবৰ পৰাই চব ধৰণৰ ল'ৰা ছোৱালী আহে আহি এনেকুৱা ভাল লাগে নহয় স্কুলত স্কুলত মানে আপোনাৰ কেতিয়াকেনো টাইমটো পাছ হৈ যায় আমি গমেই নাপাওঁ আৰু যিকেইজন মানে যিকেইজনী ছোৱালী হওক যিকেইজন বন্ধু হওক ইণ্টিমেচি হয় তাহাঁতৰ লগত দিনটো কথা বতৰা পৰা আৰম্ভ কৰি পঢ়া শুনা পৰা আৰম্ভ কৰি সেইখন মানে স্কুলৰ লাইফটোও বহুত মানে সুন্দৰ আছিলে আমাৰ দেই আৰু আমি প্ৰত্যেক বছৰে বছৰে আমি ধৰক এক্সকাৰ্ছনো যাওঁ স্কুল লাইফৰ পৰা গৈ আছো কলেজ লাইফলৈকে স্কুলত আমি ক্লাছ মেট্ৰিক দিয়াৰ আগে আগে আমি এক্সকাৰ্ছন গৈছিলো আপোনাৰ নেনিতাল খুব ধুনীয়া জেগা খুব ধুনীয়া জেগা আমি আপোনাৰ পোন্ধৰ দিনৰ ট'ৰ এটাত গৈছিলো ইমানেই ভাল লাগিলে নহয় গোটেই লগৰ ছোৱালী আকৌ ছাৰ বাইদ' তেওঁলোকো আমাক একদম নিজৰ মানে একদম ল'ৰা ছোৱালীৰ নিচিনাকেই নিছে আৰু আমাক ইমান ভাল লাগিলে গৈ সেই পোন্ধৰ দিন আমাৰ মানে আমি ক'ত আছো একো গমেই নাপাওঁ তাৰমানে ইমানেই ভাল লাগিছে আহি তাৰপিছত আহিলো তাত ফূৰ্তি ফাৰ্তা কৰিলো জেগা জুগলি চালো সেইবিলাক নোটবুক বনাই আনিলো কোন জেগাত গ'লো সেয়া নোট লিখি মেলি আহি আকৌ স্কুলত ছাৰহঁতৰ আগত ছাবমিট কৰিলোঁ মানে খুব সুন্দৰ আৰু স্কুলীয়া লাইফটো সেই তেনেকৈ ধৰক কেতিয়ানো ফাইভত গৈ কেতিয়ানো টেন পাৰ হৈ কেতিয়ানো আপোনাৰ কলেজত ভৰি দিলো মানে ভাবিবই নোৱাৰো আৰু কলেজত যেতিয়া পালো সেইটো এটা বেলেগ লাইফ সেইটোতো আৰু বহুত সুন্দৰ বুলিয়ে ক'ব লাগিব তেতিয়া মানে আমি একদম ধু একদম মানে একেবাৰে পুৰা এ এনেকুৱা ভৰ যৌৱনৰ নিচিনা আৰু কলেজলৈ পাইছো আৰু তেতিয়া নিজকে বহুত ডাঙৰ ডাঙৰ লাগে আৰু তাৰপিছত হাই ছেকেণ্ডেৰী পঢ়িলো হাই ছেকেণ্ডেৰী গভটত পঢ়িলো ডিগ্ৰীটো গাৰ্লছত পঢ়িলো এই গভটৰ পৰাও আমি এছকাৰ্ছন গৈছো ধৰক আমি আপোনাৰ চেন্নাই চেন্নাই গৈছিলো আমি গভটত পঢ়ি থাকোতে হাই ছেকেণ্ডেৰী ফাইনেল দিব সময়ত সেই চেন্নাই গ'লো চেন্নাইতো ভাল লাগিলে আকৌ সেই হাই ছেকেণ্ডেৰী তাৰপিছত আপোনাৰ এই হাই ছেকেণ্ডেৰীত সেয়া গ'লো চেন্নাই গ'লো তাৰপিছত হাই ছেকেণ্ডেৰী পাছ কৰিলো গভটৰ পৰা আকৌ গাৰ্লছত লগালো ল'ৰা ছোৱালী মাজত জোকোৰা জোকোৱী সেয়াও এটা কোনোবাই ইজনী ছোৱালীক ভাল পাবলৈ বিচাৰে কোনোবাই সিজনী ছোৱালীক ভাল পাবলৈ বিচাৰে মই কিন্তু চবৰ লগতে ফ্ৰী আছিলো দেই মই কিন্তু এনে যিমান ধৰক লগৰ ল'ৰা লগৰ ছোৱালী পালো কিন্তু ভাল পোৱাতো হৈ নুঠিলে আৰু বেলেগত হ'ল আৰু লগৰ ল'ৰা ছোৱালীৰ লগত নহ'ল কিন্তু মানে মোৰ লগত পঢ়ি থকা ছোৱালী আৰু লগত পঢ়ি থকা ল ল'ৰাও এই কলেজ লাইফৰ পৰা ভাল পাই এতিয়া যুগ্ম জীৱনো আৰম্ভ কৰিলে চাকৰিও পালে তাৰপিছত গাৰ্লছত পঢ়িলো ডিগ্রী বি এটো গাৰ্লছত পঢ়িলো গাৰ্লছৰ পাৰাও গ'লো আপোনাৰ দিল্লী গ'লো তাৰপিছত দিল্লীতো সেয়া তাতোতো বহুত স্মৰণীয় এইবিলাক চাবলগীয়া আছে সেইখিনি চালো মেলিলো নতুনকৈ বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীও আহিছে বেলেগ স্কুলে বেলেগ কলেজৰ পৰাও আহিছে সেখিনিও লগ পালো নতুনকৈ চিনাকি হ'লোঁ তাৰপিছত এই বিভিন্ন ধৰণৰ মানে আৰু এনেকুৱা ভাল লাগিলে নহয় কলেজ লাইফ স্কুল লাইফটো সেই স্মৰণীয় মানে দিনবিলাক আজিও নাপাহৰো এনেকুৱা লাগে যেন ইমান পতককৈ আমি ডাঙৰ হৈ গ'লো আকৌ সেই লৰালি কালটোলৈ মনত পৰে কেতিয়াবা মনত পৰিলে মানে এনেকুৱা লাগে যেন একদম লৰালি কালতে আছো আমাৰ কিন্তু বন্ধুসকল বা বান্ধৱীসকল প্ৰায় মাজে মাজে আমি লগ পাই থাকো একেখন টাউনতে আমি কেইবাজনীও পৰিলো আৰু মোৰ লগৰ ল'ৰা এটা আপোনাৰ ছিকিমৰ ভাল গৱৰ্ণৰ মানে পষ্টত আছে সি বহুত মানে ভাল হ'ল আৰু আমিখিনিও ভালে হ'লো দিয়ক সৰু সুৰা চাকৰি এটা আছে বাৰু নাই বুলি নকওঁ কিন্তু তথাপিতো মানে কি হ'ল যেতিয়া গোটেইখিনি লগ খাওঁ আমি গেট টুগেদাৰো কৰো বছৰে বছৰে সৰস্বতী পূজা আহিলেও আমি গোটেই ল পুৰণা লগৰখিনি লগ পাওঁ আকৌ বিহু সংক্ৰান্তিয়েও এনেও আমি আজি আমুকত লগ কৰিম বুলি আমি গোটেইখিনিকে প্রগ্রেম পাতো আজি মোৰ ঘৰত কালি তাইৰ ঘৰত আমুকৰ ঘৰত এনেকৈ মানে আমি আৰু বিভিন্ন ধৰণৰ এতিয়াও টাচ ৰাখিছো মানে আমি যদি ইমান বয়স হৈ গ'ল মোৰ ল'ৰা ছোৱালীও আছে ডাঙৰ হ'ল এতিয়া চবৰে আছে কিছুমান কলেজ পালেগৈ ল'ৰা ছোৱালী কিছুমান হাই স্কুলত পঢ়ি আছে এতিয়াও মানে কি আমি সেই সৰুৰ যিটো স্কুলীয়া লাইফৰ হওক বা কলেজীয়া লাইফৰ হওক সেই গোটেই টাচটো মানে আমি এতিয়া আমাৰ অলপ কেইবাজনীৰ ভিতৰত কেইবাটা লগৰ ল'ৰা ভিতৰতো আমাৰ সেই টাচটো আছে এতিয়াও আছে আমি তাকে কৈছো যে আমি এই এই মানে আমাৰ যিটো ৰিলেশ্যন আমি বয়সলৈকে লাখুতি লৈ যোৱালৈকে মানে আমি নেৰো আৰু দেই এনেকুৱা কাৰণ একেইখন টাউনতে যদি আমি লগৰখিনি আছো ধৰক আৰুতোতো আকৌ বাকীখিনি ক'ত ক'ত বহুত দূৰলৈ গুচি গ'ল তাহাঁতকটোতো আৰু খুব কমেই পাওঁ মোবাইলতে কেতিয়াবা আৰু হাই হেল্ল'কে মেছেজ দিয়া হয় এনে লগটোতো পোৱা নহয় আমি যিখিনি ধৰক আমাৰ একেইখন টাউনতে আমি যিকেইজনী আছো সেইকেইজনী আমাৰ মানে টাৰ্মছটো কৈছো যে আমি আমাৰ এই টাৰ্মছটো যে বয়সলৈকে আমি ৰাখিম আমাৰ ল'ৰা ছোৱালীও বিয়া পাতি গ'লেও আমি লগৰখিনিক ক'বলৈ হ'ব নাতি নতিক হওক ল'ৰা ছোৱালীক হওক ক'বলৈ হ'ব সেইকাৰণে সেই বন্ধুত্বতাটো মানে আমি এতিয়াও ৰাখি থৈছো ইভেন এতিয়ালৈকে